অনলাইন স্কুলীয়া শিক্ষা আৰু প্ৰশিক্ষণে শিশুসকলৰ জীৱন জীৱনত বহুলভাৱে প্ৰভাৱ পেলাইছে বুলি মই ভাবো কিয়নো মাজতে আপোনাৰ যিবোৰ কৰোণাৰ কালত যিবোৰ অনলাইন শিক্ষা আৰু অনলাইন ক্লাছ কৰা হৈছিলে সেই ক্লাছসমূহৰ ফলত মানে স্কুল নগৈয়ো স্কুলতো বন্ধই আছিলে বাৰু স্কুল নগৈ আপোনাৰ ঘৰতে ধুনীয়াকৈ ক্লাছটো এটেণ্ড কৰিব পৰা যায় ইয়াৰোপৰি যিবোৰ অনলাইন পৰীক্ষা হৈছিলে মাজতে সেই অনলাইন হিচাপত সেই পৰীক্ষাসমূহো অনলাইনে দিব পৰা গৈছিলে ফলত স্কুল নগৈ মানে ধুনীয়াকৈ সেই কৰোণা কালছোৱাত বিশেষকৈ ফলপ্ৰসু হৈ উঠিছিলে অনলাইন শিক্ষা আৰু ইয়াৰ ওপৰি অনলাইন শিক্ষা অনলাইন প্ৰশিক্ষণে আপোনাৰ যিবোৰ ইউটিব ইউটিউব আদিত যিবোৰ অনলাইন ক্লাছ পোৱা যায় সেই ক্লাছসমূহৰ পৰাও এক বহুল জ্ঞান আহৰণ কৰিব পৰা যায় ঘৰত বহিয়েই গতিকে অনলাইন শিক্ষা অনলাইন শিক্ষাই মানব জীৱনত বহুতো প্ৰভাৱ পেলাইছে আৰু অনলাইন শি স্কুলীয়া শিক্ষাত বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীৰ যিবোৰ স্কুলীয়া শিক্ষাৰ যিবোৰ প্ৰশিক্ষণ অনলাইন হিচাপত সেই অনলাইন শিক্ষাই বাৰুকৈ শিশুৰ জীৱনত প্ৰভাৱ পেলাইছে